হয় জুলুকি আৰু পল পল'লৈ কেতিয়াবা মাছ ধৰি পাইছোঁ সেইবোৰে মাছ ধৰিবলৈ অতি সহজ প্ৰথমে জুলুকি আৰু পল'লৈ বিললৈ যাব লাগে বিললৈ যোৱাৰ পাছত য'ত মেটেকা আৰু এইখিনি থাকে তিনি চাৰিজনমান বন্ধুৰ সৈতে একেলগে সকলো ফালৰ পৰা মাছৰ থকা জেগাখিনি ঘেৰি ধৰিব লাগে তাৰপাছত যিখিনিত মাছ থকা যেন অনুমান হয় সেইখিনিৰ ওপৰৰপা জুলুকি আৰু পল'ৰে ঘপককৈ পেলাই দিব লাগে তাৰপাছত মাছ তাৰপৰা আকৌ হাতখন ভৰাই চাব লাগে কে এনে কৰোঁতে কিন্তু কেতিয়াবা সাৱধান হ'ব লাগে কেতিয়াবা মাছৰ লগতে পানীত থকা বিভিন্ন সাপো সোমাই থাকিব পাৰে আৰু গতিকে অতি সাৱধানে জুলুক মাছ ধৰিব লাগে আমি যেতিয়া বাৰিষা সময়ত পানী হয় বিলত আৰু গৰমৰ গৰম পৰে সেই সময়ত গছৰ গুৰিত গছৰ ছাঁ ল'বলৈ গৰমত মাছখিনি ৰৈ থাকে তেতিয়া জুলুকি আৰু পল'লৈ আমি মাছ ধৰিবলৈ আহোঁ আৰু এনেকৈ আমি বহুত দূৰলৈ জু জুলুকি আৰু পল'লৈ মাছ ধৰিব গৈছোঁ এইবোৰ প্ৰাচীন দিনৰ পৰাই অসম অসমৰ তথা উত্তৰ পূৰ্বাঞ্চল এই এইখিনি মাছ ধৰাৰ সা সঁজুলি হিচাপে ব্যৱহাৰ কৰা হয় প্ৰতিগৰাকী অসমীয়া প্ৰায়ভাগ অসমীয়া মহিলা পুৰুষেও মাছ ধৰি পাইছে জুলুকি আৰু পল'লৈ মাছ ধৰি পাইছে পু কম পানী থকা পুখুৰীটো জুলুকি আৰু পল'লৈ মাছ ধৰিব পাৰি দ ম দ পানীত কিন্তু জুলুকি আৰু পল'লৈ মাছ ধৰিব নোৱাৰি তাত জালেৰে ধৰা হয় এনেকৈ ধৰা ধৰিবলৈ হ'লে মাছৰ জুলুকি অলপ সৰু হ'ব লাগে আৰু মাছ বেছি থকা জেগালৈ বিললৈ সেই মাছ ধৰিব পাৰি আৰু যি সময়ত মাছৰ উজান পৰে সেই সময়তে জুলুকি আৰু পল'লৈ মাছ ধৰিব পাৰি আৰু পানী যেতিয়া খৰালি কালত পানী শুকাই শুকাই যায় তেতিয়াও জুলুকি আৰু পল'ৰে মাছ পল'লৈ মাছ ধৰিব পাৰি

এনেকৈ ধৰা মাছ আমি গোট সকলোকেইজনে একেলগে লৈ ঘৰলৈ গৈ আমি নিজৰ মাজত ব ব বৰাই লওঁ অসমৰ মৰিগাঁও জিলাত প্ৰতি বছৰে জুলুকি আৰু পল'লৈ এই মাছ ধৰা এটা উৎস উৎসৱ পালন কৰা হয়

এনেদৰে আমি ধৰোঁতে ৰৌ বৰালি ৰৌ বৰালি মাগুৰ বাহু এনেদৰে বিভিন্ন ধৰণৰ মাছ ধৰিব পাৰি আৰু বিভিন্ন মাছৰ ভিতৰত কেতিয়াবা শাল মাছ শাল মাছ শিলঘৰীয়া আদি মাছো পোৱা যায় এই প্ৰতিবছৰ বিহুৰ বহাগ বিহুৰ আগত মৰিগাঁও জিলাত জুলুকি আৰু পল'লৈ মাছ ধৰা একেলগে সমূহীয়াভাৱে মাছ ধৰা এটা উৎসৱ পালন কৰে তেওঁলোকে এই মাছ ধৰি পাহাৰৰ পৰা অহা বিভিন্ন জনগোষ্ঠীৰ মাজত তেওঁলোকৰ আদান প্ৰদান কৰে যাৰ বিনিময়ত তেওঁলোকে আদা নিমখ এনেকে কিছুমান বস্তুৰ তাত বেহা বেপাৰ হয় তাত বিনিময় প্ৰথা বুলি কোৱা হয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জনগোষ্ঠীয়ে পৌৰাণিকভাৱে জল পল'লৈ তেওঁলোকে ব বিহুৰ আগদিনাখন মাছ ধৰাৰ উৎসৱ পালন কৰে কিয়নো অসম এখন অৰিজনৰ পাই এখন অতিজৰ পৰাই এখন জনজাতীয় ৰাজ্য